ঘৰৰ দুৱাৰডলিত গৰুৰ গোৱৰ মিহলাই লোৱা পানী ছটিয়াই দিয়াৰ যুক্তি হৈছে ঘৰৰ দুৱাৰডলিত গৰুৰ পানী মুচি পানী দি মুচিলে আমি সকলো ধৰণৰ পবিত্ৰ ভাব অনুভৱ কৰোঁ আৰু ঘৰ দুৱাৰো সকলোবোৰ পবিত্ৰ হৈ থাকে গৰুৰ গোৱৰ পানীৰে সকলো চুৱা নিকা সকাম নিকাম ইত্যাদিত আমি গোৱৰ পানীৰে চাফ চিকুণেৰে ৰাখিব বিচাৰোঁ আৰু সকলো কামতে পবিত্ৰ অনুভৱ কৰোঁ পূজা অৰ্চনা কৰিলে গৰুৰ গোৱৰ পানীৰে ঘৰত সকলো জেগাতে ছটিয়াই দিলে পবিত্ৰ হয়